আঠ লাখ এঘাৰ হাজাৰ দুশ পঁচিছ পাঁচ লাখ চৈধ্য হাজাৰ ছশ পোন্ধৰ তিনি লাখ তেইছ হাজাৰ আঠশ বাৰ ন লাখ পঁচিছ হাজাৰ সাতশ বিছ চাৰি লাখ বাষষ্ঠি হাজাৰ নশ আঠাইছ